আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল যায় স্কুল পঢ়ে অকল স্কুল পঢ়িলেই নহয় স্কুল পঢ়ি গণিত ইংৰাজী অকল শিকিলেই নহয় খেতিৰ কথাও সম্পূৰ্ণৰূপে শিকিব লাগে কোন সময়ত কি খেতি কৰিব লাগে কোন সময়ত ধান ৰুব লাগে কোন সময়ত মাহ সিঁচিব লাগে কোন সময়ত সৰিয়হ সিঁচিব লাগে তেওঁলোকে সৰুৰেপৰা যদি দেউতাক বা ককায়কৰ লগত সেইখিনি এই কাম নকৰে তেতিয়াহ'লে তেওঁলোকে আগলৈ খেতি কেনেকৈ কৰিব গতিকে অকল স্কুল পঢ়ি গণিত ইংৰাজী শিকিলেই নহ'ব এই খেতিৰ বিষয়েও বহুত কথা জানিব পাৰে চাওক আপোনালোকে আমাৰ এতিয়া মাজুলীত কত শ শ বিঘা মাটি পৰি আছে একোটা ল'ৰা ইঞ্জিনিয়াৰ একোটা ল'ৰা প্ৰফেচাৰ তাহাঁতে কিন্তু তাহাঁতৰ বাৰীখন কোনখিনিলৈকে আছে তাকো ক'ব নোৱাৰে সেই বাৰীখনত সময়ত কি কি খেতি কৰিব লাগে সেইটোও নাজানে আজি এতিয়া চাওক আপোনালোকে ভাবি আজি আমি সাৰ দিয়া বস্তু খাইছোঁ সেই সাৰ দিয়া বস্তুখিনি আমি কিয় খাব লাগে নিজৰ বাৰীত যদি দুজোপা ধুন্দুলি দি থয় দুজোপা জিকা দি থয় দুজোপা কেৰেলা দি থয় দুজোপা ৰঙালাও দি থয় দুজোপা জাতিলাও দি থয় গতিকে গুৰিটোহে মাটিত থাকিলে আগটো গৈ পেলাই হেণ্ডালি দি দিয়ক তাত বগালে সপা এসোপা এসোপা লাগিব আপুনি ঘৰত খাবও পাৰিব ইফালে বিকিবও পাৰিব ইফালে ধনো ওলাল আপুনি পঢ়িলেও কিন্তু আমাৰ মানুহে সেইখিনি নকৰে একো নকৰে অকল পঢ়িছে চৰকাৰী চাকৰি লৈছে ইফালেদি ধন পাইছে সাৰ দিয়া বস্তু এসোপা আনিছে খাইছে বাপেক মাকক খুৱাইছে সেইখিনিয়েই আপোনালোকে কৰিব নালাগে চাওক আপোনালোকে নিজেই চিন্তা কৰি চাওক আমি কি কৰিছোঁ আমাৰ দিনত কি আছিলে আমাৰ দিনত পথাৰত জাতিলাও আছিলে ৰঙালাও আছিলে জিকা আছিলে আমি ডাঙৰ ডাঙৰ বেগ লৈ সেইখিনি ছিঙি বেপাৰীলৈ ৰৈ থাকোঁ বেপাৰী কেতিয়া আহিব গতিকে আগৰ দিনতো ল'ছোৱালীয়ে পঢ়িছিলে আগৰ দিনতো ঢেৰ ডাঙৰ মানুহ আছিলে কিন্তু ডাঙৰ মানুহ থাকিলেও সেইখিনি কাম কৰিহে ডাঙৰ মানুহ হৈছে আপোনালোকে ভালকৈ চিন্তা কৰি চাব কিন্তু নিজৰ নিজৰ কৰ্তব্যখিনি নিজে নিজে চাকৰি কৰিছোঁ বুলি এৰি নিদিব নিজৰ ব্যৱহাৰটো সদায় নিজে চলিবপৰা হ'ব লাগে গতিকে আমি নিজেই দুখ পাইছোঁ আমি কিয় পাচলি কিনি খাব লাগে আমি কিয় জিকা ধুন্দুলি দোকানৰপৰা আনি খাব লাগে আমি কিয় বন্ধাকবি আনি খাব লাগে ফুলকবি বন্ধাকবি আনি খায় ফুলকবি বন্ধাকবি দুই কে জি আনিলোঁ বা এক কে জি আনিলোঁ আনি দুদিন খালোঁ দুদিন পৰি থাকিলোঁ গেছ হ'লোঁ মোক গেছ মই কবি খাব নোৱাৰোঁ কিয় খাব নোৱাৰোঁ সাৰ দিছে কবিটোতকৈ সাৰ সৰহ দিয়াৰ কাৰণে আমি খাব নোৱাৰোঁ আগৰ মানুহেতো খাবই নোৱাৰে কিনা বস্তু আমি খাবই নোৱাৰোঁ কিন্তু এতিয়া ডেকা গাভৰুবিলাকে খাব পাৰিব যিহেতুকে খাই খাই অভ্যাস হ'ল গতিকে মই আপোনালোকক অনুৰোধকৈ কৈছোঁ আপোনালোকে নিজৰ বিদ্যাখিনি নেৰিব নিজৰ যিটো আন্তৰিকতা হেৰি থাকে শ্ৰদ্ধা থাকে সেই শ্ৰদ্ধাটো সদায় আগুৱাই নিব পঢ়িলেই নহয় চাকৰি কৰিলেই নহয় নিজৰ বাৰীখনত কি কি বস্তু লাগিব পথাৰত কোনডৰা মাটি কি খেতি কৰিলে ভাল হ'ব আগতীয়াকৈ কোমল ধান ৰুলে কোমল ধান হ'ল বৰা ধান ৰুলে বৰা ধান হ'ল বিহু আহিলে পিঠা খালোঁ কাৰবাক দুসেৰ চাউল দিলোঁ আমি এটা নিজেই ভুল কৰিছোঁ কি চাওক আমি যদি দুবিঘা মাটি কোমল ধান ৰুওঁ এতিয়া এক কে জি কোমল চাউলৰ দাম ডেৰশ টকা গতিকে আমি ইমান নিবনুৱা নহয় নহয় আমি ইমান ৰুব নজনা মানুহ নহয় নহয় খেতি কৰিব নজনা মানুহ নহয় নহয় খেতিও কৰোঁ আমি দেখোন দুমাহ চলিবলৈও আমি দহ কে জি চাউল দেখোন দি দিলে আমি দুহেজাৰ টকা পাম মই ধুনীয়াকৈ এমাহ চলি যাব পাৰোঁ গতিকে অকল এইবোৰ এৰোঁতে এৰোঁতে এৰোঁতে মানুহবোৰ একেবাৰে অকৰ্মই অকৰ্মী হৈ পৰিলে একো নাই মই তাতে চাকৰি কৰোঁ এতিয়া চাকৰি কৰা সকলে চাকৰি কৰিছে মাক বাপেকক পুহিছে চাকৰি যাৰ ঘৰত নাই সেইসকলৰ অলপ বিপদ হৈছে আপোনালোকে চিন্তা কৰি চাব মই অনুৰোধ কৰি কৈছোঁ যে সেইসকলে কি কৰিব এতিয়া খেতিও নাই জিকা ধুন্দুলিও নাই বেচিবলৈও নাই দোকানৰপৰা লোকে নকৰা দেখি আমিও নকৰোঁ লোকে নাই কৰা আমিও নকৰোঁ বুলি কৰোঁতে কৰোঁতে ঘৰতে গৰু আছে ছাগলী আছে গোবৰ দিছে আমি তাৰ গোবৰ অকণ যদি জিকা পুলি এটা ৰুই থওঁ সেই জিকা পুলিটো দিলে বাৰীতে বাঁহ আছে বাঁহ এডাল আনি পেলাই যদি গজা মাৰি থওঁ তাত বগালে চাৰিটা জিকা লাগিলে তাৰো দেখোন দুটা আনি পেলাই আমি খাব পাৰোঁ নকৰোঁ নকৰোঁ বজাৰত আছে নহয় বজাৰৰপৰাই হ'ব মই আপোনালোকক অনুৰোধ কৰিছোঁ যে অকল পঢ়াটোৱেই নহয় খেতিটো নিজৰ খেতিত মনৰ যোগেদি পাছৰ ল'ৰা ছোৱালী যিখিনি আছে আগবঢ়াই নিব বুলি আপোনালোকৰ ওচৰত মই হাতকৰ যোৰ কৰিছোঁ নিজৰ হেৰিটো নিজে কেতিয়াও নেৰিব